হয় মই প্ৰথম ৰান্ধিবলৈ অষ্টম শ্ৰেণীৰ পৰাই আৰম্ভ কৰিছিলোঁ কাৰণ তেতিয়া মোৰ মাৰ গা ভাল নাইকিয়া হৈছিলে তেতিয়াৰ পৰাই মই ৰন্ধা ষ্টাৰ্ট দিছিলোঁ প্ৰথমতে মই ভাত দালি ভাজি তেনেকৈ বনাইছিলোঁ আৰু প্ৰথম বনাওঁতে অলপ বেয়াও হৈছিলে দালিত নিমখ চোকা হৈছিলে তাৰ পৰা ভাজিত হালধি নিমখ চোকা হৈছিলে তাৰ পিছত লাহে লাহে মই মাহঁতে ব ৰন্ধা চাই থাকিলোঁ মাহঁতে ৰন্ধা চাই চাইপিনি মই শিকিলোঁ মাহঁতে ৰন্ধা কেনেকৈ বনায় কেনেকৈ কিমান পৰিমাণত দিয়ে নিমখ হালধি তেল তেনেকৈ পৰিমাণবিলাক চাই চাই শিকিলোঁ তাৰ পিছত মই ক্লাছ টেনমানত দশমমান শ্ৰেণীত মই ভালকৈ ৰান্ধিবলৈ শিকিলোঁ তেতিয়া তেতিয়াৰ পৰা এতিয়ালৈকে ৰন্ধাটো ভালকেই ৰান্ধোঁ কেতিয়াবা কিবা নাজানিলে ইউটিউবত চাৰ্ছ কৰি চাই লওঁ তাৰ পৰা এবাৰ তাৰ পৰা বিহু নাছিলে বিহু হুঁচৰি গালে তেতিয়াও খানা বনোৱা তাত মইয়েই বনাওঁ মই বনালে ভাল লাগে বুলি কয় সেইটো কাৰণে মইয়েই বনাই দিওঁ মাংস চাংস তেনেকৈ মোৰ ৰন্ধা আৰম্ভ কৰিছিলোঁ প্ৰথমৰ পৰাই তাৰ পৰা এতিয়াও বিহুত কেক বনাইছিলোঁ ইউটিউব চাই কেক বনালোঁ বুনিয়া বনালোঁ তেনেকৈ মোৰ ৰন্ধা অভিজ্ঞতা ক'বলৈ গ'লে মাহঁতৰ পৰাই শিকিছিলোঁ কেতিয়াবা নাজানিলে ইউটিউব চাই শিকোঁ তেনেকেই মই এতিয়াও ৰান্ধি বহুত ভাল পাওঁ